টিকেট বুকিং কৰোতেই হওক হোটেল বুকিং হওক আপদেট হোৱা ভ্ৰমণৰ সময় বা প্লেটফৰ্মৰ নম্বৰ ষ্টেচন বা বাছ এৰাৰ স্থানৰ বিষয়ে জনাৰ ক্ষেত্ৰত প্ৰযুক্তিয়ে পৰিবহণৰ সুচলতাত আমাক বিভিন্ন ধৰণে সহায় কৰে কাৰণ আমি টিকেট বুকিং কৰিবলৈ হ'লে আমি কেনেকেনো বুক কৰিব লাগে টিকেট এটা সেইটো হয়তো আমি নাজানিব পাৰোঁ সেই না নজনা বস্তুখিনিয়ে কথাখিনিয়ে আমাক প্ৰযুক্তিয়ে জনাত সহায় কৰি দিয়ে ধুনীয়াকৈ বুজাই দিয়ে আৰু বিভিন্ন স্থানৰ বিষয়েও জনাই দিয়ে এনেকৈ বহুত সহায় কৰিছে